হয় ইয়াত এতিয়া ক'ব গ'লে অহা দশকৰ কথা যদি ভাবিব যোৱা যায় বা ক'বলৈ যোৱা যায় তেতিয়া এতিয়া যিহেতু লাহে লাহে লাহে লাহে আমাৰ পেট্ৰলিয়াম বা পেট্ৰল ডিজেলৰ লাহে লাহে শেষ হ'ব ধৰিছে তাৰ বাবে ইলেক্ট্ৰিক গাড়ী কিছুমান ওলাইছে আৰু সেই ইলেক্ট্ৰিক গাড়ীবিলাকে অহা দশকত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব বুলি মই ভাবোঁ ইয়াৰোপৰি এ আই বিশেষকৈ এ আই টেকন'ল'জি বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই প্ৰযুক্তি এই প্ৰযুক্তিটোৱে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব কাৰণ ই বিভিন্ন ধৰণৰ কাম বা বহুত হাজাৰ শ মানুহৰ কাম একেলগে অতি কম সময়তে কৰিব পাৰে বিভিন্ন ধৰণৰ কাম এ আই টেকন'ল'জিয়ে কৰিব পাৰে অতি সহজে গতিকে ইও এটা যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব আমাৰ এই পৃথিৱীত